হয় আমাৰ গাঁও ওচৰত এক জেগাত এটা ফুটবল ষ্টেডিয়াম আছে য'ত বিভিন্ন ধৰণৰ খেল প্রতিযোগিতা হয় তাতে বহুত সৰু সুৰা খেলা হয় আমি তাত হয়তো খেলিব যাওঁ হয়তো দৰ্শন দৰ্শন হিচাপে দর্শন দি মানে চাব যাওঁ আৰু

ইমান ডাঙৰ নহয় আৰু সৰু সৰুৱে এখন মানে তাৰে বৰক্ষেত্রীৰ এম এল এ মানে যোগদান কৰিছে সেইখন বনাওঁতে ভালে তাতে বিভিন্ন মানে ওচৰা ওচৰি গাৱঁৰ গাৱঁৰ গাৱঁৰ মাজৰ খেলবোৰ বা চহৰৰ সেইটো বেলেগ বেলেগ দলৰ খেল হয় আৰু বা তাতে হয় আৰু বিভিন্ন ধৰণৰ খেল হয় খেল হয় বেডমিণ্টন বেডমিণ্টন প্রতিযোগিতাও পাতে আৰু সৰু সুৰা খেল যেনেকৈ ভলীবল বা সেনেকেই আৰু সেইবিলাক খেলবোৰ তাতেই হয় সেই